অঁ হয় হয় হয় আমাৰ ইপিনে তোমাৰ বহুত জেগাই আছে তুমি এতিয়া এইপিনে আহিছা নি শিৱসাগৰ ফালে আহিছা নি আগত

তাৰপিছতে আকৌ যদি এইটো চাইডে আহা তেতিয়াহলে এইপিনে ৰংঘৰ কাৰেংঘৰো পাৰিবা চাবলৈ সেইপিনে আহিলে মানে বহুত কিটা ইস্পট আছে দেই চাম বুলি ক'লে আৰু নতুবা যদি সেইপিনৰ পৰা যদি এইটো চাইডে আহা তেতিয়া হ'লে এইফালে আছে তোমাৰ আছে ঢলা শদিয়া চাব পাৰা তাৰপিছতে বগীবিল আছে

মাজুলিটো মাজুলী তোমাৰ মাজুলী এতিয়া জিলা হ'ল মাজুলী তুমি যাব পাৰা মাজুলী তাত সত্ৰ নগৰী তাত বহুতখিনি সত্ৰ আছে তাত

ইমান ধুনীয়া জেগা এই ওচৰৰ ভিতৰতো লিকাবালিও যাব পাৰা ধেমাজিত যদি যোৱা আৰু ঢলা শদিয়া গৈছা নি তুমি নাই যোৱা ন ঢলা শদিয়া যাব পাৰা ঢলা শদিয়াটো বহুত দীঘল ব্ৰ্ৰীজ ন কিলোমিটাৰ নে কিমান ব্ৰীজখনেই ত' তাৰ পৰা যদি তমি আকৌ যদি আগবাঢ়ি যাম বুলি কলে ৰয়িং চয়িং যাব পাৰা অৰুণাচলৰ হেৰিয়ত আছে অৰুণাচল অৰুণাচল বৰ্ডাৰত ৰয়িং

ড্ৰাইভাৰ যদি নিনিয়া তেতিয়া মানে আমাৰ প্লেইনত চলোৱাবিলাকৰ অকণমান অসুবিধা হয় তাত তুমি যদি যোৱা একদম পূৰা প্লেনিং কৰি ৰয়িং যাবা গ'লে তাৰপিছতে আৰু অঁ শুনি শুনি আছোঁ মই শুনিছা নাই তুমি শুনিছা নাই

তাত সেইটো বহু ধুনীয়া একদম নেচাৰেল প্লেচ তুমি যদি যোৱা তেতিয়া মানে তুমি যিটো জেগাত যাবা প্লেচটোত যাবা তাৰ তুমি আধা এক কিলোমিটাৰ মান আঁতৰৰ পৰাই তুমি গম পাই যাবা

একদম ধুনীয়াকে মাতটো আঁতৰৰ পৰা ধুনীয়াকে আহে তেতিয়া গম পাবাই আৰু যে কিবা জেগা পালোহি বুলি আৰু এই মাঘ মাঘৰ সংক্ৰান্তিৰ দিনা তাত মানুহে গা ধোৱে আকৌ

এই ব্ৰহ্মপুত্ৰখনেই তাত খালী লুহিত বুলি মাতে আৰু তুমি তাৰ পৰা যে সেইপিনে চাইনা বৰ্ডাৰত তুমি সেই তেজু তেজু দেখি থাকিবা তেজু পাহাৰ

এই যে তাতো যাব পাৰা যদি যাম বুলি ভাবিলে পৰশুৰাম কুণ্ড

জানুৱাৰী তেৰ তাৰিখে গ'লে তেতিয়া তাত ভাল পাবা মানে মানুহ ভিৰ ভাৰ থাকিব পূৰা

তাৰপিছতে আৰু এইটো চাইডে যদি আহা তেতিয়াহ'লে এইটো চাইডে ওচৰলৈ যদি যাম বুলি ভাবিলে আৰু বগীবিল আছে বগীবিল যাব পাৰা আই থান যাব পাৰা

এইখিনি চাব পাৰিবা সেইবোৰটো বহুত পুৰণি কীৰ্তিচিহ্ন আমাৰ সেইখিনি আমি চাবই লাগে

আঠখেলীয়া নামঘৰলৈও যাব পাৰা তাত নগাঁৱত যদি যোৱা এইপিনে বৰদোৱা বৰদোৱা বৰদোৱাত পাবা নামঘৰ

এতিয়া এনেই তুমি

তাত ভাল লাগিব ত' পৰশুৰাম কুণ্ড হ'লে ভাল পৰশুৰাম কুণ্ড বহুত ধুনীয়া সেইপিনে গ'লে তুমি ইপিনে গোটেইখিনি গৈ আহিব পাৰিবা লগতে গ'লে গ'লে তুমি পৰশুৰাম কুণ্ড যাবা লিকাবালি যাবা তাৰপিতে এইপিনে আৰু কি ক'লো ৰয়িং ক'লো আৰু ঢলা শদিয়া গোটেইটা এইকেটো প্লেচ গোটেইকেইটা একেলগত চাই গুচি আহিবা

যে যিহেতু অলপ দূৰ ন একে দিনাই গোটেইখিনি তুমি হেৰি কৰিব নোৱাৰিবা এটা এটা জেগাত এটা এটা এটা এটা দিন বা দুটা দিন তুমি ল'বা তেতিয়াহে জেগাটো গোটেই পৰিৱেশটো ভালকৈ মানে উপভোগ কৰিব পাৰিবা যদি তুমি কম সময়ত লৈ যোৱা তেতিয়াহ'লে নোৱাৰিবা প্ৰথমতে সেই পিনে গৈ চোৱা ন গৈ চাবা গৈ কিনি কি হয় যদি তাৰপিনে সেইপিনে যদি হেৰি হয় তেতিয়াহ'লে এই পিনেও চাব পাৰা চাওঁ বুলি ক'লে শিৱসাগৰ পিনেও

আৰু কিবা সুধিবা নেকি

মানে গুৱাহাটীৰ পৰা আহিবা তুমি ন

শিমলুগুৰিত নামিলা শিমলুগুৰিৰ পৰা ডাইৰেক্ট তুমি নাজিৰালৈকে তুমি সেইপিনে সেই শিমলুগুৰি ৰাস্তাতে তুমি গাড়ী পাবা

মানে গাড়ী কাৰণে একো প্ৰ'ব্লেম নাই তুমি ক'লে হ'ল যে শিৱদৌল যাম বুলি শিৱদৌল যদি যাম বুলি ক'লে ডাইৰেক্ট শিৱদৌলতে গৈ নমাই দিব শিৱসাগৰ পুখুৰী লগতে দেখিবায়েই ওচৰতে আৰু জয়দৌলটো ওচৰতে আছে সেইটো যোৱাৰ পিছত তুমি কাৰেংঘৰ যাব পাৰিবা তেনেকে সেই শিৱসাগৰ যদি চাম বুলি ভাবা তেতিয়া হ'লে শিৱসাগৰটো আহিলেও কিন্তু ভাল শিৱসাগৰটো তুমি লগতে তুমি চাৰিটা পাঁচটা জেগা চাব পাৰিবা ধুনিয়াকে আৰু কাজিৰঙা যে কথা কৈছিলোঁ কাজিৰঙা গ'লে খালি কাজিৰঙা যে অৰ্কিড পাৰ্ক যে পাৰ্কখন নোচোৱাকে নাহিবা সেইখন সেইখন চাবা

বহুত ধুনীয়া আকাশী গংগা আৰু ভেলো ঘাট বুলি আছে সেইটো সেইকেইটাও তুমি চাই আহিব পাৰা এইটো কি আছিলে দেই ডবকা নে কি কয় ডবকা পৰা অকণমান আগত গৈ কিনে পায়

অ' আৰু এটা পাহৰিয়ে গৈছোঁ হেৰিয়ত আছিলে তোমাৰ এইটো কি আছিলে কাকচাং কাকচাং নে কি আছে কাকচাং কাকচাঙো যাব পাৰা কাকচাং মই এবাৰ গৈ আহিছো বহুত ধুনীয়া প্লেচ একদম নেচাৰেল প্লেচ কাকচাঙত যাব পাৰা কাৰ্বি আংলং পৰে কাৰ্বি আংলং ধুনীয়া এই গোলাঘাটৰ সেইখিনি পিনে সোমাই যাব লাগিব গোলাঘাট পাৰ হৈ তাতে যাব পাৰা একদম সেইটো নেচাৰেল প্লেচ পুৰা একদম ইমান ডাঙৰ ৱাটাৰ ফলছ আছে একদম ধুনীয়া সেই জেগা চাবলগীয়া জেগা হ'ব তেতিয়া হ'লে তাৰ ভিততে তুমি কোনোবা এটা চিলেক্ট কৰি কিনে আৰু হেৰি কৰিবা ন তুমিতো এনেই পৰশুৰাম কুণ্ডয়ে যাম বুলি ভাবিছা পৰশুৰাম কুণ্ড গ'লেও যাবা বা শিৱসাগৰ আহিলেও পাৰিবা নতুবা তুমি যদি মই যে কৈছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সেই পিনে ক'লো নাই

হ'ব দিয়া তেতিয়াহ'লে হ'ব আৰু কিবা জানিবলৈ থাকিলে ক'বা হ'ব দিয়া